হয় আজি কেইবছৰ কেইবছৰমান আগলৈকে গাঁৱৰ লাইব্ৰেৰীত গছৰ তলত আদিত সকলোতে সকলোৱে মিলি কেৰম খেলাৰ দৃশ্য দেখা গৈছিল কিন্তু এতিয়া সেইটো সাধাৰণতে দেখিবলৈ পোৱা নাযায় ইয়াৰ কাৰণটো আজি যান্ত্ৰিকতাৰ যুগত মানুহবোৰ বহুত মানুহবিলাক বহুত ব্যস্ত হৈ পৰিছে আৰু ছ'চিয়েল আজিকালি ছ'চিয়েল মিডিয়াৰ যুগো আৰু মানুহবিলাকে মানে এইবোৰ নকৰি আজিকালি ৰিলচ বনোৱা নচা গোৱা এইবোৰত ব্যস্ত আৰু এইবোৰৰ পৰা তেওঁলোকক কিছুমানৰ লাভ লাভো হৈছে বাৰু ধৰক যেনিবা হেৰি ৰিলচ বনোৱাৰ পৰা তেওঁলোকে অৰ্থ উপাৰ্জন কৰিছে তেওঁলোকে এংগেছ হ'ব পাৰিছে বহুতে তেওঁলোকক দেখি শিকিবও পাৰিছে এইটো নহয় যে তাৰ তাৰ মানে ছ'চিয়েল মিডিয়াৰ কাৰণে কিছুমান বিপথে গৈছে ভাল পথো হৈছে ভাল কামো হৈছে বেয়া কামো হৈছে কিন্তু আজিকালি মানুহবোৰ বহুত কৰ্মমুখী হৈছে মানুহে এতিয়া এনেই বহি কেৰম খেলি থকাতকৈ যদি দুই এপইচা ঘটি নিজে উপাৰ্জন কৰি নিজৰ ঘৰখন আৰু ভৱিষ্যতৰ সুৰক্ষাৰ কাৰণেতো কামটো কৰিবই লাগিব আৰু কাম নকৰিলে জানো মানুহে চলিব পাৰিব কামটো কৰিবলৈ হ'লে তেওঁলোকে সেইবোৰ কাম আঁতৰি নকৰাকৈ নকৰাকৈ তেওঁলোকে নিজে কৰ্মত যদি গুৰুত্ব দিয়ে তেতিয়া ভৱিষ্যতটো তেওঁলোকৰ ভাল হ'ব সেইকাৰণে মানুহবিলাকে অবাবত সময় নষ্ট নকৰি মানে সেইবোৰৰ পৰা আঁতৰি মানে নষ্ট একো নষ্ট নকৰি মানে এইবিলাক কৰ্মমুখী হৈছে আৰু সেইকাৰণে হয়টো আজিকালি দেখিবলৈ পোৱা নাযায় কেৰম খেলি থকা গছৰ তলত কিন্তু এটা কথাও নুই কৰিব নোৱাৰি যে মানুহবিলাকে ইমানেই ব্যস্ত হৈছে যে মানুহবিলাকে পঢ়িবলৈও পাহৰি গৈছে আগতে গাঁৱত লাইব্ৰেৰী থাকে সকলোৱে বা লাইব্ৰেৰী নাথাকিলেও সকলোৱে গছৰ তলত বিভিন্ন ধৰণৰ কিতাপৰ আলোচনা কিতাপ পঢ়ে ইটোৱে সিটোৱে কিতাপ যোগান ধৰে ইটোৱে সিটোৱে কিতাপৰ কথা পাতে আৰু তাৰ জৰিয়তে মানুহে বহুত জ্ঞান অৰ্জন কৰিছিলে আৰু তাৰ জৰিয়তে সমাজৰ বহু মানে ভাল চিন্তা কৰিছিলে বা কামবোৰ হৈছিলে কিন্তু এতিয়া বৰ্তমান যুগত সেইবোৰ নকৰি আজিকালি কিছুমানে বাৰু অবাবতে এনেই সময় নষ্ট কৰি মোবাইল চাই টিভি চাই ফোনত কথা পাতি সময়বোৰ নষ্ট কৰা দেখা গৈছে পঢ়াৰ ওপৰত কোনো গুৰুত্ব নিদিয়ে লাইব্ৰেৰী থকাটো দূৰৰে কথা আজিকালি লাইব্ৰেৰী দেখিবলৈ পোৱা নাযায়